হয় ম' যিটো মোবাইল ফোন মই বৰ্তমান ব্যৱহাৰ কৰি আছো সেই মোবাইল ফোনটো যিটো ষ্ট'ৰেজ সেই ষ্ট'ৰেজটো বহুত কম বহুত লিমিটেড হয় আগৰ যিখিনি মোবাইল ফোন আছিল তাত সেই অসুবিধাটো পোৱা নাছিলোঁ এই অভিজ্ঞতাটো নাই তাত কি হয় যেতিয়াই কেইখনমান ফটো ক্লিক কৰি দিয়া হয় যদি এম বিটো বেছি হৈ যায় তেতিয়া কি হয় ষ্ট'ৰেজটো লগালগ কমি গুচি আহে আৰু কি হয় আজিকালি বহুত ফাইল ৰাখিবলগীয়া হয় বহুত ইম্পটেণ্ট ফাইল ৰাখিবলগীয়া হয় গতিকে কি হয় ফাইলসমূহে নিজে নিজে নাইকীয়া হৈ যায় এতিয়া ক'ত কি হ'ল কেনেকৈ কি হ'ল সেইবিলাক ধৰিব পৰা নাযায় গতিকে মবাইল ফোনৰ সেই ষ্ট'ৰেজটো বৰ অসুবিধা দিছে ষ্ট'ৰেজৰ যিটো মানে অসুবিধা সেই অসুবিধাটো কাৰণে কিছুমান মই ফটো ডিলিট কৰি দিবলগীয়া হয় কিছুমান ফাইল ডিলিট কৰি দিবলগীয়া হয় যিখিনি হয়তো মানে বহুত গুৰুত্বপূৰ্ণ ফাইল কিছুমানো ডিলিট কৰি দিবলগীয়া হয় সেইটো বাবে বৰ অসুবিধা সন্মুখীন হৈছোঁ মই